হয় হয় হয় মই আচলতে মোৰ ফ্লাইট কাইলৈ ৰাতিপুৱা ন বজাত আছে গতিকে আপুনি কিমান সময়ত ওলাই আহিব পাৰিব অঁ মই চান্দমাৰিত আছোঁ আপুনি কেই বজাত ওলাই আহিব হয় হয় হয় অলপ সোনকালে আহিব মোৰ ৰাতিপুৱা ন বজাত আছে নহয় আকৌ মানে এই ট্ৰেফিক জামত ফ'চি গ'লে অলপ সময় পলম হ'ব আমাৰ আৰু মই সেই ফ্লাইটখনত যাবই লাগিব মোৰ মানে নিতান্তই প্ৰয়োজনীয় ফ্লাইটখন গতিকে আপুনি কিন্তু সময় মতেই আহিব দেই হয় হয় হয় নাই নাই নাই মই চিন্তা নাই কৰা আপুনি আহিব বুলি জানোৱেই হয় দিয়ক ঠিক আছে অঁ ঠিক আছে মই তেন্তে সিমান সময়ত ওলাই ৰৈ থাকিম হয় হয় হয় আপুনি অহাৰ আহি পোৱাৰ পাছত ইয়াত মোক এবাৰ কল কৰি দিব এইটো নাম্বাৰতে ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ